হেল্ল' শেৱালী মোৰ ৰাতিপুৱাৰপৰা আজি গাটো বহুত বেয়া হৈ আছে মই মেপত চাইছিলোঁ আমাৰ ভাড়াঘৰৰ ওচৰতে এখন হস্পিটেল আছে তালৈকে যাওঁ বুলি ভাবিছোঁ তয়ো আহচোন